যিহেতু অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ তাৰ ভিতৰত মোৰ মানে সকলো জাতিৰ বিষয়ে ইমান এটা ব্ৰট ন'লেজো নাই তাৰ ভিতৰত মই নিজৰটোৰ বিষয়ে ক'ব বিচাৰিম মই যিহেতু অসমীয়া ছোৱালী তো মই অসমীয়া অসমীয়া সাংস্কৃতিক বা পৰম্পৰাগত পোছাক বুলি ক'লে মানুহে সাধাৰণতে মেখেলা চাদৰ বুজে কিন্তু অকল মেখেলা চাদৰতে সীমাবদ্ধ নহয় মেখেলা চাদৰৰ বিভিন্ন ধৰণৰ ভাগ আছে মানে সময় সাপেক্ষে অনুষ্ঠান সাপেক্ষে মানে ইয়াৰ বিভিন্ন ভাগ আছে যেনেকৈ ধৰি লওক বিয়াত আমাৰ বেলেগ পোছাক ব্যৱহাৰ কৰা হয় বিহুত বেলেগ ব্যৱহাৰ কৰা হয় আৰু যিকোনো ধৰ্মীয় অনুষ্ঠানত বেলেগ ব্যৱহাৰ কৰা হয় বিয়াত যেনেকৈ আমি পাটৰ চেট পিন্ধোঁ সেনেকৈ পাটৰ চেট পিন্ধোঁ তাত পাটৰ ৰিহা ব্যৱহাৰ কৰা হয় ঠিক তেনেদৰে বিহুত তাৰ বিপৰীতে মানে মুগাৰ মেখেলা চাদৰ ব্যৱহাৰ কৰা হয় মুগাৰ ৰিহা যোৰা ব্য ব্যৱহাৰ কৰা হয় আৰু সেইটো যি যিখিনি বস্তু আমি বিহুত ব্যৱহাৰ কৰোঁ সেইটো আমাৰ দে টু দে লাইফত ব্যৱহাৰ নহয় দে টু দে লাইফত সাধাৰণতে মহিলাসকলে হেৰি হাতে বোৱা সেইটো মাচাজৰ মেখেলা চাদৰ পিন্ধে বা মন্দিৰ যাবলৈ হ'লে বিভিন্ন ধৰণৰ সূতাৰ সূতিৰ বা কিবা এনেকুৱা মেখেলা চাদৰ ব্যৱহাৰ কৰে আৰু আমাৰ অঞ্চলত মানে বিভিন্ন বিভিন্ন হেৰি যেনেকৈ মই দেখাত আছে বড়ো সম্প্ৰদায়ৰ মানুহ দেখিছোঁ তেওঁলোকৰ তেওঁলোকৰ সাজপাৰ অসমীয়াতকৈ বেলেগ হয় সিহঁতৰ তেওঁলোকৰ আমাৰ মেখেলা চাদৰ পিন্ধে তেওঁলোকৰ দখনা পিন্ধে